উৎসৱ বুলি ক'লে অসমৰ প্ৰধান উৎসৱ বিহুকে বুজা যায় বিহুৰ ভিতৰত ভোগালী বিহুত আমি ভোজ ভাত খাওঁ বিহুত আমি পিঠা পনা বনাওঁ আৰু উৰুকাৰ ৰাতি ভোজ খাওঁ ভোজত হাঁহৰ মাংসৰে ভাত আৰু বৰালি মাছেৰে ভাত খোৱা হয় আৰু আমি তাৰ উপৰিও ৰঙালী বিহুটোত বহুতো পিঠা পনা তিল পিঠা ঘিলা পিঠাকে আদি কৰি লাৰু না নাৰিকলৰ লাৰু আদি বনোৱা হয়